আমাৰ অঞ্চলত ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা সম প্ৰাকৃতিক সম্পদসমূহ হৈছে যেনে অৰণ্য সম্পদ মানে য'ৰ পৰা আমি কাঠ পাওঁ ঘৰৰ কিছু সামগ্ৰী তৈয়াৰ কৰিবলৈ ফাৰ্নিচাৰ তৈয়াৰ কৰিবলৈ সেইখিনি কৰি আমি ব্যৱসায়ো আৰম্ভ কৰিব পাৰোঁ তাৰপাছত জলজ সম্পদ জলজ সম্পদ য'ত আমি পুখুৰী বা ফিছাৰী খান্দি মীন পালন কৰিব পাৰোঁ সেয়া আমি ব্যৱসায়ো কৰিব পাৰোঁ আৰু আৰু হৈছে ভূমি সম্পদ আমি মাটিত খেতি কৰি আমি শাক পাচলি ধান সকলোবোৰ খেতি কৰি আমি তাত ব্যৱসায় কৰিব পাৰোঁ এইখিনিয়ে আমাৰ অঞ্চলত পো পোৱা ব্যৱসায়িক কামত ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদ